পানীৰ পৰা বিভিন্ন ধৰণৰ ৰোগ হয় আৰু যেনে কলেৰা মেলেৰিয়া ডাইৰিয়া হ'ব পাৰে পানী সদায় পৰিষ্কাৰকৈ খাব লাগে আৰু পানী সদায় মানে ঢাকি ৰাখিব লাগে পানী ঢাকি ৰাখিলে মানে চফাকৈ খালে মানুহৰ শৰীৰত ভালে থাকে আৰু আমাৰ দেহাত মানে পানী বেছিকৈ মানে বেছি শতাংশই মানে দেহাত পানী লাগে আৰু যিকোনো ধৰণত মানুহক পানী লাগে পানী নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে পানী সদায় পৰিষ্কাৰকেই খাব লাগে আৰু ধৰক জীৱ জন্তুকো লাগে পানী জীৱ জন্তুও পানী নহ'লে থাকিব নোৱাৰে আৰু যিকোনো ক্ষেত্ৰতে মানে মানুহক পানীটো লাগেই পানী নহ'লেতো মানুহৰ নহয় যেনেকৈ আমি পানী ব্যৱহাৰ কৰোঁ যিকোনো ধৰণৰ কাপোৰ কানি ধোৱাটো পানী লাগে মানুহক ধৰক গা পা ধুবলৈও পানী লাগে যিকোনো ক্ষেত্ৰতে পানীটো মানুহৰ দৰকাৰ পানী নহ'লে নহয়েই মানুহৰ বেছিভাগ মানুহক পানীয়ে ব্যৱহাৰ কৰিবলৈ দৰকাৰ